মই মানে ভাত ৰান্ধিব গ'লো ভাত ৰান্ধিব যাওঁতেতো সেই হ'ল আঞ্জা কি ৰান্ধো কি ৰান্ধো ভাবি আছোঁ একো আঞ্জাও নাই ঘৰত আজি নহওতে বোলো আলুৱে বিলাহীয়ে এনে এখন সেই কৰিলোঁ মিক্সিত বটি ল'লো লৈ পেলাই আলু বিলাহী এই সেই কৰি ল'লোঁ ভাজি ল'লোঁ ভাজি লৈ আৰু তাতে মিক্সিত মাৰি দিলোঁ দি তাতে অলপমান জ্বলা পিঁয়াজ চিয়াজ কাটি দি তাৰমানে এইখিনি আৰু অলপ জোল দিলোঁ পানী দিলোঁ দি ফেলে পানীখিনি দিয়াৰ পিছত বৰ ধুনীয়া থপথপিয়া হৈছে আঞ্জাখান থপথপীয়া খাই ভাল লাগিল তাৰে পিছদিনা আৰু অলপ বেলেগকৈ বনালোঁ বোলো আজি আলু বিলাহী নাৰান্ধো আজি আলু আৰু মটৰ ৰান্ধিম আজি আলু আৰু মটৰ ৰান্ধোঁ আলু মটৰখিনি সেই ঠিক ঠাক কৰি ল'লোঁ লৈ তেল চেল দিলোঁ দি ফেলে তাৰপিছত আলুৱে বিলাহীয়ে তাতে দুটামান গাজৰো দিলোঁ ৰুকি দি সেনেকৈ খালোঁ সেই বনালোঁ সেয়ো খাই ভাল লাগিছে দেখোন সেই খাই ভাল লাগোঁতে তাৰ পাছত ভাবিলো আজি এখন টেঙা জোলৰ কৰ্দৈ টেঙা আনিলোঁ কৰ্দৈ টেঙা আনি পেলাই এই কৰ্দৈ টেঙাখিনি বইল কৰি ল'লো কৰ্দৈ টেঙাখিনি বইল কৰি লৈ এই আমাৰ মানে চলিটো মাছত গৈছিল মাছত যাওঁতে মাছ আনলাক কেইটামান গৰৈ মাছ গৰৈ মাছে দি কৰ্দৈ টেঙাৰ আঞ্জা ৰান্ধিলো কৰ্দৈ টেঙাৰ আঞ্জাখনটো ভাল লাগিল সেইখন সেইদিনা সেনকৈ খালোঁ খাই আৰু ভাল লাগি পেলাই আৰু বোলো ভাবিলোঁ কেনেকৈ ৰান্ধো তাৰ পিছত ভাবিলোঁ এখন আজি বেলেগকৈ ৰান্ধিম ৰ ঔ টেঙা আনিলো ঔ টেঙা আনি পুঠি মাছ আছিল পুঠি মাছকেইটা ঔ টেঙাইদি ৰান্ধিলো ঔ টেঙাইদি ৰান্ধিলে সেনেকৈও ভাল লাগিল দেখোন খায় তাৰ পিছত আৰু ভাবি আছোঁ বোলো আজি কি বনাম তাৰ পিছত ভাবিলো বোলো আৰু কি কৰো কি কৰো ভাবি আছোঁ তাৰ পিছত ভাবিলো আজি এখন সেই কৰো জ্বলা পিঁয়াজৰ আঞ্জা ৰান্ধো জ্বলা পিঁয়াজ আদা নহৰু গোটেইখিনি বটি দিলোঁ বটি পেলাই মিক্সিত মাৰি আদা নহৰু জ্বলা তাতে কেঁচা ধনীয়াও কাটি দিলোঁ দি তাতে কেইটামান মাছ আছিল সেই মাছকেইটা তাতে বহাই দিলোঁ দি অলপ পানী দিলোঁ থপথপীয়াহান হ'ল সেইখিনি ভাল লাগিল দেখোন খাই সেনেকৈ ৰান্ধিলোঁ ৰান্ধি এনেকৈ খালোঁ খাই আৰু তাৰ পিছত আৰু ভাবিলোঁ আজি আৰু কি কৰো আজিতো এতিয়া আঞ্জাও নাই তাৰপিছত ভাবি ভাবি বোলো আজি মাছেদি কি বনাও মাছেদি কি বনাও বুলি এই এনেই এখন সেই কৰো ৰচোন আলু চালু নেদাকে আলু খাওঁতে খাওঁতে বেজাৰ লাগিছে আলু চালু নিদিলোঁ আলু চালু নেদাকে এনেই অলপমান চাটনি তাটনি কৰি তাতে মাছ অলপ দি সেনেকৈ ৰান্ধিলোঁ টেঙাও লগা নাই ঠিক ভালে লাগিছে খাই বেয়া লগা নাই আঞ্জাখন সেনেকৈ ৰান্ধিলোঁ এনেকৈ খাই ভাল লাগিছে তাৰমানে